মোৰ ভাল লগা এটা কবিতা আছে ৰবাৰ্ট ফ্ৰষ্টৰ ৰোড নট টেকেন বুলি সেই কবিতাটো পঢ়ি মই মানে বিৰাট প্ৰভাৱিত হৈছিলোঁ কাৰণ আমি সকলোৱে সেই পৰিস্থিতিয়েদি গৈ পাইছোঁ মানে সেনেকুৱা পৰিস্থিতি আমাৰ জীৱনত হৈছে বা সেনেকুৱা আ পৰিস্থিতিত আমি মানে কি কৰিব লাগে সেই বস্তুটো আমিও মানে অনুভৱ কৰিছোঁ কাৰণ এই কবিতাটোত কয় যে দুটা ৰাস্তা থাকে আৰু দুটা ৰাস্তা মানে দুই পিনে যায় এপিনে বহুত মানুহ যাই আছে এপিনে এটা মানুহ মানে অকল মই হিচাপে মই যাব লাগিব মানুহ নাই তাত এটা ৰাস্তাত মানুহৰ সমাগম আছে এটা ৰাস্তাত নাই তো সেনেকুৱা সেনেকুৱা পৰিস্থিতিত মই কোনটো ৰাস্তাৰে যাম য'ত সব মানুহ গৈছে সেইপিনে যাম নে য'ত অকল মই অকলে যাব লাগে সেইটো ৰাস্তা ল'ম তো কবিতাটো বহুত ধুনীয়া আছিল তাত মানে আমি কৈছিলোঁ যে তো মানে এনেকুৱা লাগিছিল সেই কবিতাটো পঢ়ি যে মই যেন মানে মোৰ নিজৰ কথা পঢ়ি আছোঁ কাৰণ আমিও সেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ বহুবাৰ বহুবাৰ জীৱনত আমি সেই পৰিস্থিতিটোত থাকি পাইছোঁ যে আমাৰ হাতত দুটা অপশ্যন থাকে যে হয়তো এইটো ৰাস্তাৰে আমি যাব লাগিব নহ'লে সেইটো ৰাস্তা আৰু সেইখিনি সময়ত আমাৰ বহুত বেছি খেলি মেলি লাগে মন মন আৰু মগজুৰ মাজত আমাৰ এখন যুদ্ধ হৈ যায় য'ত আমি মানে ভাবিব লাগে কোনটো আমাৰ কাৰণে ভাল হ'ব আমি সেইখিনি সময়ত নাজানো যে কোনটো আমাৰ কাৰণে ভাল হ'ব কিন্তু আমি এটা ৰিস্ক ল'ব লাগে যে আমি হয় এইটো ৰাষ্টাৰে আমি যাম যি নহ'লেও কিন্তু কোনোবা ক্ষেত্ৰত এনেকুৱা লাগে যে মানে আমি যেন যোনটো ৰাস্তা আমি চুজ নকৰিলোঁ সেই ৰাস্তাটো যেন আমি ল'লে বেছি ভাল মানে আমাৰ কাৰণে অপৰচুনেটিচ আছিল সেনেকুৱা লাগে বহুবাৰ কিন্তু মানে হয়তো নহয় আমাৰ কাৰণে এইটোৱে বোধহয় ভাল আছিল সেইকাৰণে আমি এইটো ৰাস্তা ল'লোঁ তাত হয়তো আৰু বেছি বেয়া থাকিব পাৰে বেয়া হ'ল হয় কিজানি সেইটো মানে আমাৰ সেনেকুৱা সেইটো ৰাস্তালে নগ'লোঁ তো মানে এই কবিতাটোৱে বহুত বেছি প্ৰভাৱিত কৰিছিলে মোক তো এই কবিতাটো মোৰ বিৰাট ভাল লাগে